আমি এতিয়া ঘৰৰ কাষতে এটা ফিচাৰী খান্দিছো ধৰি লওক তাত মাছ মাছৰ পোনা মেলিব লাগিব মাছৰ পোনাটো সৰু যদি আমি ফিচাৰীটো যদি চাফা কৰি নেৰাখো বা অনেক লেতেৰা বস্তু পৰি থাকে সেই সৰু সৰু মাছবিলাকত যদি মেটেকা থাকে তাত উশাহ নিশাহ ল'ব নোৱাৰে সিহঁতি কষ্টৰ পাই মৰি যাব পাৰে সেইকাৰণে আমি পুখুৰীটো অলপ চাফা কৰি ব্লিচিং পাউদাৰ দি মুকলি কৰি ল'ব লাগিব লোৱাৰ পাছত আমি তাত দানা দানা দিব লাগিব দানা দিওঁ দিয়াৰ পাছত আকৌ মাছটো তেনেকে দানা যদি নিদিওঁ পানীটো যদি লেতেৰা হৈ যায় মেটেকা থাকে তাৰ পৰা থকাৰ পাছত মাছটো ক্ৰমান্বয়ে ডাঙৰ হ'বলৈ নিবিচাৰে আৰু দানা নিদিলে খাবলৈ নাপালে ডাঙৰ হ'বলৈ নিবিচাৰে তাৰ পৰা নিবিচৰাৰ পাছত যেতিয়া পানী দূষিত হৈ যায় তেতিয়া ক্ৰমান্বয়ে মাছৰ গাত ঘাঁ লাগিবলৈ আৰম্ভ কৰে আৰু মাছটো মৰি মৰি যায় তেতিয়া মানুহ চিন্তিত হয় কাৰণ আমি পৰিষ্কাৰকে ৰখা নৰখা কাৰণে মাছ এনেকুৱা হৈ গৈছে বুলি মৰি গৈছে বুলি মানুহৰ পইচাও পইচাও মানে মানুহৰ অথলত যাব সেই গতিকে সদায় চাফ চিকুণকৈ ৰাখিব লাগিব পানী প্ৰদূষণৰ কাৰণে আমি দেখিছোঁ আজিকালি পানীৰ কাৰণে মানে বহুত বেমাৰ আজাৰ হ'ব পাৰে কাৰণ পানীতো আয়ৰণ থাকে আয়ৰণ থকাৰ পিছত আমি পানীটো নোতলাকে যদি ডাইৰেক্ত আয়ৰণৰ পানীটো যদি ফিল্টাৰ নকৰাকে আমি খাই দিলেও মানে বেমাৰ আজাৰ হয় আৰু পানীৰ পৰা যেনে জণ্ডিছো হয় এনে অনেক কিছুমান বেমাৰ বেছি হয় এইবোৰ গ'ল ব্লাডাৰ আজিকালি পাথৰ পানীৰ কাৰণে হয় তাৰ পৰা সেইকাৰণে আমি পানীটো সদায় টাইফয়ড হয় পানীৰ পৰা সেইকাৰণে পানীটো আমি সদায় চাফা কৰি ৰাখিব লাগিব ৰখাৰ পাছত পানীটো আমি ধৰি লওক ফিল্টাৰ কৰিলোঁ আয়ৰণ থকা পানীটো ফিল্টাৰ কৰাৰ পিছত সেই পানীটো আমি উতলাব লাগিব উতলাই পেলাই ঠাণ্ডা কৰি পিনি সেই পানীটো আমি খাব লাগিব পানীটো সদায় চেক কৰি চাব লাগে এনে ধৰি লওক আমি এতিয়া চেক কৰিলোঁ কৰাৰ পাছত আকৌ অলপমান দিনৰ পাছত আকৌ চেক কৰিব লাগিব তেতিয়া পানীটো আমি পৰিৱৰ্তনটো ভাল দেখিম আৰু গাটো ধুলেও পানীটো যোনটো পানী বেয়া মানে পানী ঢালাৰ লগে লগে গা খুজুৱতি হ'ব গা ভোৰ গুটি গুটিকে তাৰপিছত আকৌ পানী ৰং লাগা আৰু দাঁততো চাব আয়ৰণ থকা পানীটো দাঁততো কিবা আয়ৰণৰ দাগ লাগি লাগি যায় আৰু কাপোৰবোৰ ধোওঁতেও মানে তেনেকে কাপোৰতো বগা কাপোৰতো মানে একেবাৰে মামৰ হৈ যায় সেইকাৰণে বিভিন্ন কাৰণে পানীৰ পৰা আমাৰ বহুত বেমাৰ আজাৰো দেখা পোৱা হয় সেইকাৰণে শেহতীয়া বছৰতো কোনো পৰিৱৰ্তন পৰিৱৰ্তন দেখিছোঁ এনেকে মানুহৰ মানুহৰ মানুহৰ ক্ষেত্ৰতো এনেকে বহুত বিভিন্ন পৰিৱৰ্তন দেখিছোঁ